অঁ হেল্ল' বৰপেটা হৈও এনেকৈ বৰপেটা হৈ যাব পাৰি ৰোডেৰে আৰু এইভাগে পাঠশালা হৈ হেৰিও যাব পাৰি মানাহ অভয়াৰণ্যলৈকে আৰু মানে ফেমিলী সৈতে গ'লে অলপমান খৰচা বেছি হয় আৰু ছিংগোলকৈ গ'লে এনে কম হয় আপোনালোকে কিমানজন আহিব আপোনালোকৰ কাৰণে আছে বাৰু অঁ দহ হেজাৰ টকাৰ ভিতৰত হৈ যাব গোটেইখিনি চব জীপ ছাফাৰী তাফাৰী আপুনি কোনদিনা আহে মোক ভালৈ খবৰটো দিব ফোন কৰি এটা অঁ সেইটো আপুনি তেনেহ'লে হেৰি কৰিব মোৰ নাম্বাৰটো ছে'ভ কৰি থ'ব